হেল্ল' অ কোৱা ঘৰতে আছোঁ আজিতো বন্ধ হু

ঠিকে আছে লৈ যাব লাগে ওম সেইটো ভালে হ'ব বুৰঞ্জী হেৰি থকা ঠাই হয় ওম

ফিফটিটা ফিফটিটা

ওম খোৱা বোৱাও দিব লাগিব সেইটোৱে চৰাইদেউ মৈদামত গৈ মেলিকেনে তাতেই সিহঁতে খোৱা বোৱা কৰি মেলি কেনে যদি সময় পোৱা তেনেহ'লে শিৱসাগৰত সোমাই দিম ওম

বিহুৰ আগতে কৰি দিওঁ নেকি

ঠিক আছে অ দহ তাৰিখলৈকে আমি যাওঁগৈ

এই ৰাতিপুৱা নটা নহ'লে আঠটা বজাত ওলালেই হ'ব ওম ঠিক আছে অ ওম